হয় অঁ অঁ অঁ হয় কওক অঁ ঘৰতে আছোঁ ভালনে আপোনাৰ অঁ আছোঁ আছোঁ ভালে আছে অঁ হয় হয়

অঁ অঁ বহুত ভাল কথা অঁ অঁ হয় হয় বহুত ভাল পজিটিভ থিংকিং

অঁ হয়

অঁ হয় হয় অঁ এত অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ অ অঁ এটা অ শক্তি লাগে আৰু এটা কাম কৰা যে আমি গাঁৱৰ এখন এক দিনাখন এটা ডে'ট ঠিক কৰি মিটিং এখন সৰুকৈ আমি কেইজনমানক মাতি লওঁ ৰবিবাৰ বা তেনেকুৱা বন্ধ দিনত হ'লে বেছি ভাল হ'ব আৰু অঁ সেইটোৱে ভাল হয়

অঁ এটা পজিটিভ হ'ব অঁ হয় হয় এইটো হয় যুৱ উশৃংখলতা যদি হ্ৰাস পাই যায় মদ ভাঙৰ জোৱাৰ যদি কমি যায় তেতিয়া সমাজখনৰ এটা স্থিৰতা আহি যাব আৰু হয় হয় সেইটো হয় নিশ্চয় বহুত ভাল এটা চিন্তা আৰু বহুত ভাল পদক্ষেপ আৰু আমি সকলোৱে একগোট হৈ কামখিনি কৰাৰ কাৰণে আগবাঢ়ি যাব লাগে আৰু

নিশ্চয় নিশ্চয়

ঠিক আছে ঠিক আছে হ'ব দ ধন্যবাদ